মই বাইকেৰে ভ্ৰমণ কৰিব বিচৰা জেগা অৰুণাচল লাডাখ কেদাৰনাথ মণিপুৰ আপোনাৰ বহুত জেগা আছে মোৰ সপোন তাত ফুৰিবলৈ যোৱা আৰু আছে আপোনাৰ অৰুণাচলৰ ছাইডে বহুত জেগা আছে আমাৰ এইফালে আৰু মই ফাৰ্ষ্ট ফাৰ্ষ্ট কেদাৰনাথ যাম আৰু লডাখতো যাবলৈ বহুত মন আছে মোৰ বাইকেৰে ভ্ৰমণ কৰিবলৈ যি কি নহওক মই চেষ্টা কৰি আছোঁ ভ্ৰমণত আৰু আগবাঢ়ি যাম যেন